গাঁৱৰ মানুহ কেনেকৈ চলে গাঁৱৰ এটা পৰিয়াল চলিব লাগিলে বহুত কষ্ট আৰু খেতি কৰে ঘৰৰ ল'ৰা ছোৱালী ডাঙৰ কৰি খেতি বাতি কৰে ল'ৰা ছোৱালী ডাঙৰ দীঘল পঢ়া কৰে বা শিক্ষা দিয়ে আমাৰ পুখুৰী থাকে মাছ মাছ বা খেতি বাতি বিক্ৰী কৰি বিক্ৰী কৰে বিক্ৰী কৰি ল'ৰা ছোৱালীক ডাঙৰ কৰে ছাগলী গৰু এইবিলাক বহুত কষ্ট কৰে আৰু মাজতে আকৌ পানী বানপানী হয় বানপানী হৈ চব উটোৱাই লৈ গুচি যায় তেতিয়া মানুহৰ বহুত দুখ হয় মানুহ যে তেতিয়া বহুত বেমাৰী হৈ যায় বেমাৰ হ'লেও সংসাৰখন চলাব লাগিব আকৌ ধাৰ ধুপ লৈ পেলাই আকৌ ঘৰ দুৱাৰ পাতি ল'ৰা ছোৱালীক আকৌ স্কুলত পঠাই বা খেতি বাতিতো নাই বাৰু এতিয়া চৰকাৰে বাৰু সুবিধা দিয়া হৈছে এই সুবিধা লৈ অলপ মানুহৰ এতিয়া অলপ কষ্টটো কমিছে আৰু কিন্তু সহায় কৰে চৰকাৰে বহুত কৰে আজিকালি খোৱা লোৱাটো দিয়ে আজিকালি বি পি এল কাৰ্ড ওলাইছে গোট ওলাইছে পইচা পাতি লোৱা আৰু সংসাৰখন ধুনীয়াকে কাটে কিন্তু মানুহ বহুত অসুবিধা ঘৰ গাঁৱলীয়া মানুহবিলাকৰ এই বানপানীটোৱে চব ধ্বংস কৰি দিয়ে এনেকেই চলি আছে আৰু তাত মানুহে চিন্তাত বহুত ঘটনা চলি থাকে বানপানীটোৱে হ'ল কিন্তু ডক্তৰ বা বহুত অসুবিধা হয় বা কাপোৰ কানি গৰু ছাগলী চব ওটোৱাই লৈ গ'লে মানুহৰ এটা মনত বহুত দুখ দুখ হ'লে বেমাৰ এইটোৱে বেমাৰ হ'ব আৰু চিন্তাতে পৰিয়ালটো কেনেকৈ পালন কৰিব বা কেনেকৈ চলিব এতিয়া আজিকালিটো মানুহৰ জলদিয়ে বেমাৰ হয় বা মনত কষ্ট পালে বেমাৰবিলাক জলদি হয় টকা পইচা নাথাকিলে বা খোৱাটো দিব নোৱাৰিলে চৰকাৰে দিয়াটো দিব কিন্তু কেতিয়া দিয়ে পাত্তা নাই নিজেতো চলিব লাগিব চব খিন্তি শেষ হৈ যায় বানপানী হ'লে